অঁ কোনে ক'লে বাৰু অঁ হয় আপুনি কোনে ক'লে বাৰু হয় হয় আমাৰ খেলমাটিত আছে

হয় হয় আপোনাৰ যদি কদমৰ মেইন ৰাস্তাৰ কাষত হয় তেতিয়াহ'লে আমি মেইন ৰাস্তাৰ পৰা আধা কিলোমিটাৰ ভিতৰলৈকে ঘৰত দি অহাৰ ব্যৱস্থা আছে কিন্তু তাতকৈ বেছি দূৰ হ'লে মানে ল'ৰা কেইজনে দিবলৈ যাবলৈ অলপ অসুবিধা পায় আপুনি যদি চাৰ্জ এটা দিয়ে তেতিয়াহ'লে বাৰু ঘৰত দি আহিব খালী বৰ বেছি ভিতৰলৈ হ'লে নাযায় অঁ তেতিয়াহ'লে আপুনি ডেলিভাৰী চাৰ্জ নিদিয়াকে ল'ব পাৰিব যদি আধা কিলোমিটাৰৰ ভিতৰত হয় মেইন ৰাস্তাৰ পৰা আপোনাক হয় আছে আছে আপুনি পেজটোত দেখিছে নহয় আমাৰ এইকেইদিনত দিয়া পষ্টবিলাক চাব তাতে আমাৰ এইকেইদিনত থকা ষ্ট'কবোৰ তাতে আমি মেনশ্যন কৰিয়ে দিওঁ তাতে আপুনি বস্তুখিনি এবাৰ ছিলেক্ট কৰি আমাৰ হোৱাটচ্আপ যিটো নাম্বাৰ আছে তাতে পঠাই দিলেই হ'ল আপোনাক কনফাৰ্ম কৰি জনাবই আমাৰ যিকেইজন মানুহ আছে চেল্চত থকা মানুহ কেইজনে জনাই দিব দামটো আৰু এভেইলিবিলিটিৰ কথা পেমেণ্টটো দুইটা মোডেই আছে আমাৰ কেছ অন ডেলিভাৰীও আছে আৰু অনলাইনো কৰিব পাৰে আপুনি কৰোঁ বুলি ক'লে আপোনাক যেতিয়া আমি বিলখন বনাই দিম আপুনি ইনকোৱাৰিটো কৰাৰ পাছত তেতিয়া আপুনি তাতে কিউ আৰ ক'ড এটা দিমেই তাত পেমেণ্ট কৰিব পাৰে নহ'লে আপুনি কেছ অন ডেলিভাৰী যেতিয়া বস্তুটো ল'ব তেতিয়াও দিব পাৰে হ'ব ঠিক আছে আৰু আপুনি যেতিয়াই কয় আপোনাৰ সুবিধামতে কৰিলেই হ'ল হ'ব দিয়ক হ'ব আগতীয়াকৈ কৰি দিলে আমাৰ দিবলৈয়ো সুবিধাই হ'ব ঠিক আছে দিয়ক